হয় নমস্কাৰ কওক অ কি হৈছিলে অ মানে আ কোন কোন ঠায়েদি সোমাইছে ঘটনাটো ক'ত ঘটিছে আচ্ছা হেৰি নহয় এইটো ঘটনাটো কিমান দিনৰ পৰা চলি আছে আচ্ছা আপোনাৰ হেৰি নহয় ইয়াৰ ওচৰৰ কোনোবা আপুনি এনে কোনোবা ফৰেষ্টৰ মানুহ জড়িত হৈ আছে বুলি সন্দেহ কৰে নেকি আপুনি কাৰোবাৰ নাম জানে নেকি ফৰেষ্টৰ কোনোবা জড়িত হৈ থকা মানুহৰ নাম জানে নেকি ফৰেষ্টৰ আচ্ছা হেৰি নহয় দাদা আৰু এটা কথা শুনক আপোনাৰ আপোনালোকৰ গাঁৱৰ যিবোৰ আশে পাশে যিবোৰ গাঁও আছে তাৰ কোনোবা মানুহ এনে জড়িত আছে নেকি কিবা তাৰ লগত নাম জানে নেকি আপুনি তেওঁলোকৰ নাম জানে নেকি

নাই আপুনি আপুনি ভয় খাব নালাগে আপোনাৰ নামটো আমি ৰাজহুৱা নকৰোঁ আপোনাৰ নামটো আমি গোপনে ৰাখিম তেওঁলোকক আমি জনাই দিয়া নহয় কিন্তু যিহেতু হয় নেকি এতিয়া আপুনি আপুনি কোন ঠাইৰ পৰা আপুনি কৈছিলে কথাটো স্পষ্টকৈ কওকচোন যিহেতু আমাৰ নিউজটো কৰিব লাগিব

অ অ